মই কোনো ধৰণৰ আঞ্চলিক উপভাষা ব্যৱহাৰ কৰা নাই আমাৰ অসমৰ প্ৰধান উপভাষা তিনিটা কামৰূপী গোৱালপাৰা আৰু উজনি অসমৰ উপভাষা উজনি অসমৰ উপভাষা বুলিলে নগাঁৱৰপৰা শিৱসাগৰলৈ প্ৰচলিত ভাষাকে বুজা যায় কামৰূপী বুলিলে কামৰূপ দৰং নলবাৰীত প্ৰচলিত ভাষাক বুজা যায় গোৱালাপাৰা উপভাষা গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাষা ইয়াতো আকৌ কিছুমান আ়ঞ্চলিক উপভাষা আছে যেনে হাৱৰঘাটীয়া চাৰুৱা আদি কামৰূপী উপভাষা আঞ্চলিক উপভাষা হৈছে হাজো নলবাৰী বকো ছয়গাঁও দৰঙীয়া আদি